হেল্ল' হেল্ল' অ'লা এজেঞ্চী হয়নে হয় হয় আপোনালোকে কি কি চাৰ্ভিছ দিছে আপোনালোকৰ ড্ৰাইভাৰ ইমান লেট কৰে যে মইতো ট্ৰেইনখনে নেপালোঁহি আহি একদম মানে মোৰ সব শেষ মানে কেনেকৈ কেনেকৈ হ'ব বাৰু এনেকৈ কওকচোন ট্ৰেইনখন মিচ হোৱাৰ বাবে মোৰ কিমান লচ হৈ গৈছে আপোনালোকে জানে জানোঁ মোৰ পইচা ৰিফাণ্ড কৰিব লাগিব আপোনালোকে নহ'লে নহ'ব